প্ৰথম মই ব্যৱসায় আৰম্ভ কৰিবলৈ মোৰ লগৰ দাদা এজন তেওঁ ব্ৰইলাৰ ব্যৱসায় কৰিছিলে তেওঁক দেখি তেওঁৰ পৰা পৰামৰ্শ লৈ মই লাহেকে কেনেকৈ ব্যৱসায়টো আৰম্ভ কৰিব লাগে কেনেকৈ পুহিব লাগে বিশেষ তেওঁৰ পৰাই শিক্ষা পৰামৰ্শ লৈছিলোঁ আৰু পোৱালি কেনেকে ব্ৰইলাৰ পোৱালি কেনেকৈ অৰ্ডাৰ দিব লাগে ক'ৰ পৰা পোৱা যায় দানা কেনেকৈ খোৱাব লাগে দানা ক'ত পোৱা যায় আৰু পৰা পৰামৰ্শ তেওঁ পাই বিশেষকৈ পৰামৰ্শ লৈছিলোঁ তেওঁ যিখিনি পৰামৰ্শ দিছিলে সেই পৰামৰ্শখিনি লৈ মই লাহেকে মই নিজেই এখন ব্ৰইলাৰ ফাৰ্ম বনালোঁ তাৰপৰা আমি ব্যৱসায় আৰম্ভ লাহেকে কৰিলোঁ প্ৰথমতে পোৱালি অৰ্ডাৰ দিলোঁ অৰ্ডাৰ দিয়াৰ পিছত পোৱালি আহিল পোৱালি অহাৰ পিছত দানা দানা ল'লোঁ দানা লৈ তেওঁৰ পৰাই দৰৱ পাতি সকলো কেনেকৈ খোৱাব লাগে কি কি সকলোখিনি অভিজ্ঞতা ল'লোঁ লৈ মেলি লাহেকে আৰম্ভ কৰিলোঁ ব্ৰইলাৰ প্ৰথম ব্যৱসায় মই প্ৰায় দুহেজাৰ সাত চনতে ব্যৱসায়টো আৰম্ভ কৰিবলৈ লৈছিলোঁ আৰু তেওঁ দাদাজনে মোক বিশেষকৈ উপদেশ লৈছিল কেনেকে পুহিব লাগে কেনেকৈ এই ব্যৱসায় পৰা লাভ হয় আৰু ক'ত বিকিব লাগে কেনেকৈ দানা খোৱাব লাগে পোৱালিৰ যত্ন কেনেকৈ ল'ব লাগে সকলোখিনি শিক্ষা এই দাদাজনৰ পৰাাই লৈছিলোঁ তেওঁ কেনেকৈ দৰৱ পাতি খোৱাব লাগে কি কৰিব লাগে সকলোবিলাক পৰামৰ্শ দিছিল মাজে সময়ে তেওঁ ব্ৰইলাৰ পোৱালিবিলাক চাইছিলেহিও চাই কেনেকৈ যত্ন ল'ব লাগে সেইখিনি শিকাইছিলে তাৰ পৰাই মই ব্যৱসায়টো আৰম্ভ কৰিবলৈ আৰম্ভ কৰিলোঁ ব্যৱসায় আৰম্ভ কৰি লাহে লাহে মই তাৰপৰা বহুতখিনি উপাৰ্জন কৰিবলৈ ধৰিলোঁ প্ৰথম অৱস্থাত মই ব্যৱসায়টো আৰম্ভ কৰোঁতে ব্ৰইলাৰ প্ৰথম গোটাকে বিকিছিলোঁ গোটাকে বিক্ৰী লাভৰ পৰিমাণটো অলপ কম হয় কাটি বিকিলে অলপ বেছি উপাৰ্জন হয় সেইবাবে মই এখন কাউণ্টাৰ খুলি ল'লোঁ সেই কাউণ্টাৰত মই ডেইলি কমেও মই ডেইলি দছটা কেতিয়াবা বাৰটা এনেকৈ পুৰা কাটিবলৈ আৰম্ভ কৰিলোঁ তাৰপৰা মই গোটাকে বিক্ৰী কৰাতকৈও তাৰপৰা বেছি উপাৰ্জন হয় মাংস বিক্ৰী আমি বহুতখিনি উপাৰ্জন কৰা হয় ব্ৰইলাৰ কাৰোবাৰ আৰু কৰি বহুত লাভজনক হিচাপে হ'ল আৰু ঘৰ চলাৰ ক্ষেত্ৰতো বহুত সুবিধা হ'ল সেই ব্যৱসায় অকল মোৰ ক্ষেত্ৰতে নহয় আনৰ ক্ষেত্ৰতো ব্ৰইলাৰ ব্যৱসায়টো বহুত লাভজনক ব্যৱসায় ব্যৱসায়টো গোটাকে বিক্ৰী কৰাতকৈ নিজেই কাটি বিক্ৰী কৰিলে বেছি লাভজনক হয় সকলো খিনি বিক্ৰী কৰাৰ পিছত বহুতখিনি পইচাও উপাৰ্জন হয় মই ব্ৰইলাৰ প্ৰথমত পঞ্চাছটা ভৰাইছিলোঁ লাহে লাহে বঢ়াই গ'লোঁ তাৰ এশ ভৰালোঁ এশৰ পিছত ডেৰশ দুশ এনেক কৰি লাহে লাহে ফাৰ্মো ডাঙৰ কৰি গ'লোঁ পোৱালি অকমান নাই বহাই বাঢ়ি গ'ল এটা বেটছৰ পিছত এইটো বেটছো ওলোৱা তেনেকুৱা এটা পদ্ধতিত আমি ব্ৰইলাৰ পোৱালিবিলাক অৰ্ডাৰ দিওঁ এখিনি শেষ হোৱাৰ পিছত এইখিনি আকৌ যাতে বিকিব পৰা হয় তেনেকুৱা মতে কুকুৰা পোৱালি ভৰোৱা হ'ল আৰু মাজে মাজে ভেটেনেৰীৰ লগতো মই যোগাযোগ কৰি ভেটেনেৰীৰ পৰাও কিছুমান পৰামৰ্শ ল'লোঁ কুকুৰাবিলাক কেনেকৈ পোহাৰি কৰিব লাগে সেইবিলাক বিলাক যতন ল'ব লাগে সেই দ ক'ত কেনেকে দৰৱ খোৱাব লাগে সেইবিলাক অভিজ্ঞতা লোৱা হ'ল বিশেষকৈ এতিয়ালৈকে বৰ্তমান ভাল ব্যৱসায় হিচাপে পৰিগণিত হৈছে কেতিয়াবা বাৰু লছ হয় কেতিয়াবা পোৱালি মৰেও কেতিয়াবা ঠাণ্ডাটো মৰে কেতিয়াবা হেঁচা খাইও মৰে কেতিয়াবা লছ হয় যদিও মূলে মূলে কিছুমান থাকে লাভৰ লাভৰ পৰিমাণটো অলপ কম দেখা যায় কেতিয়াবা আকৌ লাভ ভালকৈ লাভ হয় পোৱালিবিলাক ভালে ভালে থাকিলে ভালে ভালে ডাঙৰ দীঘল হ'লে লাভটো বেছি হয় তেতিয়া ভাল পইচা এটা আয়োজন হয় সেই পইচাই ঘৰৰ সকলো ক্ষেত্ৰতে সুবিধা হয় ঘৰ চলোৱাৰ ক্ষেত্ৰত সুবিধা হয় এইবিলাক কৰিয়ে ঘৰখন চলি থকা হৈছে এতিয়া মোৰ এই ব্যৱসায়টো আৰম্ভ কৰাৰ লগতে ওচৰৰ কেইবাজনীও ব্যৱসায় আৰম্ভ কৰিব ল'লে ময়ো সিহঁতক কিছুমান উপদেশ দিলোঁ কিছুমান মই যিখিনি শিকিলোঁ সেই দাদাজনৰ পৰা সেইখিনি তেওঁলোককো শিকালোঁ তেওঁলোকেও এতিয়া ফাৰ্ম লাহে লাহে ডাঙৰ কৰিছে সিহঁতৰ পৰাও মই ব্ৰইলাৰ গোটাকে কিনি লৈ মই কাউণ্টাৰত নিজেই কাটো কাটি বিক্ৰী কৰোঁ আৰু ব্ৰইলাৰ ক্ষেত্ৰত সকলো মানুহৰ কাৰণে ভাল সুবিধা আৰু যিকোনো ক্ষেত্ৰতে বিয়া সবাহ হওক সকলো ক্ষেত্ৰতে মাংসটোৰ প্ৰয়োজন হয় সেই ব্ৰইলাৰ মোৰ পৰাই নিয়ে নি পিনি তেওঁলোকে বিয়া সবাহত সকলো ক্ষেত্ৰতে সুবিধা কৰি দিয়ে ব্ৰইলাৰ ব্যৱসায় লাভজনক ব্যৱসায় হিচাপে মই পৰামৰ্শ পালোঁ লাভ আৰু লাভজনক ব্যৱসায় হিচাপে আনকো কৈছোঁ যে এই ব্ৰইলাৰ ব্যৱসায়টো বহুত লাভজনক ব্যৱসায় খালি ভাল ধৰণে কৰিলে ভাল পইচাও পোৱা যায় ঘৰ চলা ক্ষেত্ৰতো বহুতো সুবিধা হয় এইবিলাক এইবিলাক ব্যৱসায় আমাৰ পৰিয়াল পোষণ ভৰণ পোষণৰ ক্ষেত্ৰতো ভাল সুবিধাজনক সকলো ক্ষেত্ৰতে ভাল সুবিধাজনক ব্যৱসায় অকল ঘৰ চলোৱাৰ ক্ষেত্ৰতেই নহয় ওচৰ পাজৰৰ মানুহৰ হেৰিয়তো বহুতো সুবিধা হয় ক'বাৰ কেতিয়াবা ক'বাৰ বিয়া সবাহত মাংসৰ প্ৰয়োজন হ'লে মানে তেতিয়া ব্ৰইলাৰ ওচৰতে পায় সকলোৱে সুবিধা হয় আনত বিচাৰিবলগীয়া নহয় ত আমিও দুপইচা পাওঁ সিহঁতৰো সুবিধা হয় ব্ৰইলাৰ পুহিয়ে বহুত ঘৰ পোহ পাল দি চলি আছে সকলো বাবে সুবিধা অকল ঘৰ চলাৰ নহয় ওচৰ চুবুৰীয়া মানুহবিলাকৰ আমাক দেখিয়ে ব্ৰইলাৰ ফাৰ্ম ব্যৱসায় আৰম্ভ কৰিবলৈ ল'লে সকলো মানুহে এনেদৰে ব্যৱসায় কৰিয়েই ঘৰৰ সকলোবিলাক চলি আছে পোহপাল দিয়া ল'ৰা ছোৱালী ক্ষেত্ৰতো সুবিধা হৈছে আও ঘৰৰ চলিবলৈ ঘৰৰ সকলোখিনি কাম কাজৰ পৰা বে বেমাৰ আজাৰৰ পৰা আদি কৰি সকলোবিলাক ক্ষেত্ৰতে এই ব্যৱসায়টো ভাল ব্যৱসায় হিচাপে পৰিগণিত হৈছে আৰু কম দিনৰ ভিতৰতে লাভৰ মুখ দেখা যায় এটা বেটছ কুকুৰা ডাঙৰ হ'বলৈ প্ৰায় পঞ্চল্লিছ দিন সময় লাগে পঞ্চল্লিছ দিনত প্ৰায় আঢ়ৈ তিনি কেজি হয় ভাল উপাৰ্জন পথ হয় পঞ্চল্লিছ দিনত ভাল পইচাও এটা ইনকম হয় সকলো ক্ষেত্ৰতে ব্ৰইলাৰ ব্যৱসায়টো বহুত লাভজনক ব্যৱসায় ব্ৰইলাৰ পৰা বহুত মানুহৰ সুবিধাও হৈছে বহুতখিনি মানুহ পোহপাল দিয়াত সহায় সুবিধাজনক হৈছে